ইতিহাসে আমাৰ শোণিতপুৰ জিলাখনক শিৱৰ এক মন্দিৰ আৰু অন্যান্য দেৱালয়েৰে ভৰি থকা আৰু শিৱৰ বান ৰজাৰ দিনত যিখিনি শিৱৰ দেৱালয় কৰিছিলে সেই বিলাকৰ কাৰণে বিখ্যাত আচলতে শোণিতপুৰ জিলাখন এতিয়া তেজপুৰতে আমাৰ মহাভৈৰৱ মন্দিৰ আছে ব্ৰহ্মপুত্ৰৰ পাৰত মাই থান বা ভৈৰৱী মন্দিৰ আছে তেজপুৰৰ পৰা কিছু দূৰত হলেশ্বৰ শিৱ দেৱাল দেৱালয় আছে তাৰ আগলৈ চতিয়াৰ ওচৰত নাগশংকৰ দেৱালয় আছে বিশ্বনাথ চাৰিআলিৰ ওচৰত যিটো আমাৰ দ্বিতীয় কামাখ্যা মন্দিৰ বুলি কোৱা হয় সেয়া মন্দিৰ আছে গতিকে গোটেই শোণিতপুৰ জিলাখনত আমাৰ বহুত ধৰণৰ বহুত উপাসনা স্থল আছে আৰু সেই ঐতিহ্য ঐতিহ্যপূৰ্ণ সেই মন্দিৰবিলাকত যথেষ্ট যাত্ৰী বা ভক্তৰ আগমন হয় আৰু সেইবিলাকত শিৱৰাত্ৰিৰ সময়ত মেলা হয় ইয়াৰ উপৰি গণেশ ঘাট বুলি এডৰা আমাৰ যিখিনি গণেশ ঘাটৰ যিটো গণেশ মন্দিৰ তাত অশোকাষ্টমীৰ দিনা বহুত ডাঙৰ মেলা হয় শিলঘাটৰ যিটো শিৱ শিৱ মন্দিৰ আছে শিলঘাটতো তেনেকৈ এই কাশী এই কামাখ্যা দেৱালয় বুলিয়ে কোৱা হয় সেইটো এটা আছে শিলঘাটত আৰু তাতো যথেষ্ট অশোকাষ্টমীৰ দিনাও যথেষ্ট লোকৰ সমাগম হয় আমাৰ ৰূদ্ৰপদ বুলিয়ে আমাৰ যাত শিৱ শিৱৰ মন্দিৰ আছে ৰূদ্ৰপদত শিৱৰ ভৰিৰ চিহ্ন পোৱা যায় আছে জনবিশ্বাস মতে যেতিয়া শিৱই পাৰ্বতীক কান্ধত তুলি লৈ আহিছিলে সেইখিনি সময়তে এটা খোজ শিৱৰ এটা খোজ ভৈৰৱ মৌজাৰ ৰূদ্ৰপদতে পৰিছিলে আৰু সেইকাৰণে ঠাইডোখৰৰ নামো ৰূদ্ৰপদ বুলিয়ে কোৱা হয়